জনমত গঢ় দিয়া আৰু চৰকাৰী জবাবদিহিতা নিশ্চিত কৰাত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ই চৰকাৰ আৰু জনসাধাৰণৰ মাজত সেতু হিচাপে কাম কৰে বিতৰ্কৰ পোষকতা কৰে আৰু কৰ্তৃপক্ষ জবাবদিহি কৰে যেনে জনমত গঢ় দিয়া এজেণ্ডা ছেটিং সংবাদ মাধ্যমে নিৰ্ধাৰণ কৰে যে কোনবোৰ বিষয়ত ৰাজহুৱা বক্তৃতাৰ আগস্থানলৈ অনা হ'ব কি বিষয় সামৰি লোৱা হ'ব আৰু ইয়াক কিমান বিশিষ্টভাৱে প্ৰকাশ কৰিব লাগে সেইটো নিৰ্ণয় কৰি এই প্ৰক্ৰিয়াই জনসাধাৰণৰ গুৰুত্বপূৰ্ণ ধাৰণাক প্ৰভাৱিত কৰে ফ্ৰেমিং সংবাদ মাধ্যমে তথ্য উপস্থাপন কৰা ধৰণ ভাষা চিত্ৰাংকন চিত্ৰকল্প আৰু প্ৰসংগগত জৰিয়তে দৰ্শকে পৰিঘটনাসমূহৰ ব্যাখ্যা কেনেকৈ কৰে তাৰ ওপৰত প্ৰভাৱ পেলায় উদাহৰণস্বৰূপে প্ৰতিবাদক ডাংগা বনাম শান্তিপূৰ্ণ বিক্ষুভ হিচাপে ফ্ৰেমৱৰ্ক কৰিলে ৰাজহুৱা প্ৰ প্ৰতিক্রিয়াৰ সৃষ্টি হ'ব পাৰে বুজাই দিয়া আৰু পক্ষপাতিত্ব মতামতৰ টুকুৰা সম্পাদক সম্পাদকীয় আনকি বাতৰি পৰিৱেশনত সূক্ষ্ম পক্ষপাতিত্ব জনসাধাৰণৰ মনোভাৱক দুলি দোলা দিব পাৰে স্পষ্ট মতা প্ৰৱণতা থকা সংবাদ মাধ্যমে দৰ্শকৰ পূৰ্বৰ বিশ্বাসক শক্তিশালী বা প্ৰত্যাহ্বান জনাব পাৰে জনসচেতনৰ সুবিধা প্ৰদান কৰা তথ্য প্ৰচাৰ সংবাদ মাধ্যমে নীতি আইন আৰু চৰকাৰে কাৰ্যৰ বিষয়ে তথ্য প্ৰাথমিক উৎস হিচাপে কাম কৰে কু অৱগত নাগৰিকসকলে সিদ্ধান্ত ল'বলৈ আৰু জন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অধিক সুজ সজ্জিত হয় জনসাধাৰণক শিক্ষা দিয়া বাতৰিৰ উপৰিও তথ্য চিত্ৰ অনুসন্ধানমূলক সাং সাংবাদিকতা আৰু বিশেষজ্ঞ সাক্ষাৎকাৰে জলবায়ু পৰিৱৰ্তন স্বাস্থ্যসেৱা অৰ্থনীতিৰ দৰে জটিল বিষয়সমূহৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি গভীৰ কৰিব পাৰে চৰকাৰী জবাবদিহিতা তদন্তমূলক সংবাদ সাংবাদিকতা দুৰ্নীতি ক্ষমতাৰ অপব্যৱহাৰ বা গাফিলতি উদঙাই দিয়াটো জবাবদিহিতাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ অন্যতম উল্লেখযোগ্য অৱদান ৱাটাৰ গে'ট কেলেংকাৰীৰ দৰে লাণ্ড লেণ্ডমাৰ্ক গোচৰসমূহে প্ৰমাণ কৰে যে তদণ্ডস মূলক প্ৰতিবেদনে কেনেকৈ কৰ্তৃপক্ষ প্ৰত্যাহ্বান জনাব পাৰে আৰু সংস্কাৰ শোচনা কৰিব পাৰে জনসাধাৰণৰ হেঁচা সংবাদ মাধ্যমৰ কাভাৰেজ চৰকাৰী ভুল পদক্ষেপৰ ওপৰত জনসাধাৰণৰ ক্ষুভ বৃদ্ধি কৰিব পাৰে কৰ্তৃপক্ষ সমস্যাসমূহৰ সমাধান বা নীতি সলনি কৰিবলৈ বাধ্য কৰিব পাৰে তথ্য পৰীক্ষা ভুল তথ্যৰ যুগত তথ্য পৰীক্ষা সংস্থা আৰু তদন্তমূলক প্ৰতিবেদনে ৰাজহুৱা বিষয়া আৰু প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ বক্তব্য আৰু কাৰ্যৰ প্ৰতি আবদ্ধ হোৱাটো নিশ্চিত কৰাত সহায় কৰে সাংবাদিক মাধ্যমৰ ভূমিকাত প্ৰত্যাহ্বান মালিকীস্বত্ব আৰু স্বাধীনতা নিগম বা চৰকাৰৰ সংবাদ মাধ্যমৰ মালিকীস্ৱত্বই সম্পাদকীয় স্বাধীনতাক আপোচ কৰিব পাৰে যাৰ ফলত পক্ষপাতমূলক প্ৰতিবেদন বা চেঞ্চৰশ্বিপৰ সৃষ্টি হয় ভুল তথ্য আৰু মেৰুকৰণ ছ'চিয়েল মিডিয়া আৰু অপৰিক্ষিত তথ্যৰ উত্থানে ভুল তথ্যৰ সৃষ্টি কৰাত অৰিহণা যোগাইছে পৰম্পৰাগত সংবাদ মাধ্যমৰ ওপৰত আস্থা ক্ষয় কৰিলে কৰিছে আৰু সমাজৰ বিভাজন গভীৰ কৰিছে কৰ্তৃপক্ষৰ হেঁচা কিছুমান অঞ্চল চৰকাৰে চেঞ্চৰশ্বিপ হাৰাশাস্তি বা অৰ্থনৈতিক লিডা লি লিভাৰেজৰ জৰিয়তে সাংবাদিকসকলৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষ হেঁচা প্ৰয়োগ কৰি মুক্ত প্ৰেছৰ প্ৰেছৰ স্তব্ধ কৰি পেলায় ডিজিটেল যুগত বিকশিত ভূমিকা ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ টুইটাৰ ফে'চবুক ইউটিউবৰ দৰে প্লেটফৰ্মক প্লেটফৰ্মে ব্যক্তিক পৰম্পৰাগত মিডিয়াক গেটকিপাৰক বাই বাইপাছ কৰিবলৈ অনুমতি দিয়ে কিন্তু ই ভুল তথ্য আৰু ইক'চেঞ্চাৰৰ সৈতে জড়িত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে নাগৰিক সাংবাদিকতা স্মাৰ্টফোন আৰু ছ'চিয়েল মিডিয়াই সাধাৰণ মানুহক বাস্তৱ সময়ত পৰিঘটনাসমূহৰ নথিভুক্ত কৰিবলৈ সক্ষম কৰে তথ্য প্ৰৱাহক গণতান্ত্ৰিক কৰি তোলাৰ লগতে সঠিকতা আৰু পৰিক্ষণৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে সংবাদ মাধ্যম গণতন্ত্ৰৰ মূল শিলাস্তম্ভ প্ৰভাৱিত কৰা আৰু চৰকাৰসমূহক জবাবদিহিত কৰা কিন্তু ইয়াৰ ফলপ্ৰসূতা নিৰ্ভৰ কৰে ইয়াৰ স্বাধীনতা অখণ্ডতা আৰু প্ৰযুক্তিগত আৰু সমাজৰ পৰিৱৰ্তনৰ সৈতে খাপ খোৱাৰ ক্ষমতাৰ ওপৰত নাগৰিকে সংবাদ মাধ্যমৰ সৈতে সমালোচনাত্মকভাৱে জড়িত হ'ব লাগিব যাতে তেওঁলোকৰ হেতালী খেলাৰ পৰিৱৰ্তে অৱগত কৰাটো নিশ্চিত কৰিব পাৰি জবাবদিহিতা আৰু স্বচ্ছতাৰ সংস্কৃতি গঢ়ি তুলিব লাগিব